প্ৰযুক্তিৰ ফলত ক্ষুদ্ৰ ব্যৱসায়বিলাক নানান ধৰণে উপকৃত হৈছে যেনে আগতে ধৰক এটা যিকোনো ধৰণৰ প্ৰডাক্ট এটা যেতিয়া লঞ্চ কৰে তেতিয়া আমাৰ এডভাৰটাইজ কৰিব লাগে দোকানে দোকানে নিব লাগে কিন্তু সেইটো চেম বস্তুটো আজিকালি হোৱাট্চএপত বা ইঞ্চটাগ্ৰামত এডভাৰটাইজ কৰি নানা ধৰণৰ কাষ্টমাৰ ল'ব পাৰি কাষ্টমাৰ বেচটো বঢ়াব পাৰি যেনে ধৰক ইঞ্চটাগ্ৰামটো আপুনি গণেশগুৰিত কিবা এটা বস্তু উৎপাদন কৰিছে আপুনি ইঞ্চটাগ্ৰামৰ থ্ৰ'ৰে আপুনি গোটেই লণ্ডন বা আমেৰিকাতো বস্তুটো প্ৰচাৰ কৰাব পাৰে তাৰপৰা ভাল লাগিলে তাৰপৰা মানুহে অনলাইন অৰ্ডাৰ কৰিব পাৰিব আপুনি চেণ্ড কৰিব মানে পঠিয়াই দিব পাৰিব তেনেকৈতো এটা এডভানটেজ হ'ল বিক্ৰী বা এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত তাৰোপৰিও যিটো আপোনাৰ আজিকালি গুগল পে' হওঁক বা ইউ পি আই ডি হওঁক এইটোৰ ফলত পে'মেণ্ট চিষ্টেমটো বহুত আগবাঢ়ি গৈছে যেনে ধৰক আপুনি এতিয়া কেচ ইউজ কৰিব নালাগে আগতে যেতিয়া প্ৰযুক্তি নাছিল যিকোনো ধৰণৰ বস্তু এটা মানুহে যেতিয়া বিক্ৰী কৰিব ওচৰ পাজৰৰ মানুহে কিনিব পাৰে আৰু লগতে কেচ দিব লাগিব গোটেই বস্তুটো লিমিটেড আছিল এতিয়া আপোনাৰ যেতিয়াৰ পৰা ইয়াতে বিজনেচত যেতিয়া প্ৰযুক্তি আৰম্ভ টেকনলজি যেতিয়াৰ পৰা আৰম্ভ কৰিব পৰা হ'ল তেতিয়া এডভাৰটাইজমেণ্টৰ বেচটোও বাঢ়ি গ'ল কাষ্টমাৰ বেচ বঢ়ালে এডভাৰটাইজমেণ্টো বঢ়ালে আৰু লগতে পে'মেণ্টটো ইজিলি পে'মেণ্ট কৰিব পাৰে গতিকে আৰু নানান ধৰণৰ যেনে ধৰক কিবা এটা বস্তু আমি অৰ্ডাৰ কৰিছোঁ অনলাইন তাত আমি ষ্টেটাচ চেক কৰিব পাৰোঁ কেতিয়া আহিব বা ৰাতি ঘৰত বিচনাত শুই শুয়ো ছাৰ্ট এটা অৰ্ডাৰ কৰিব পাৰোঁ এইবিলাক চব প্ৰযুক্তিৰ কাৰণে হৈছে গতিকে ভাল বুলিয়ে ক'ব পাৰি আৰু আৰু এনেকুৱা ডেভলপমেণ্ট আৰু হ'ব ভৱিষ্যতে